যোৱা সপ্তাহত মই এটা ইস্কুল বেগ কিনিছিলোঁ অফলাইনত কিনাতকৈ অনলাইনত কম দামতে পোৱা বাবে অনলাইনত কিনিলোঁ কিন্তু কোৱালিটী খুবেই বেয়া কাপোৰৰ আৰু বেগটো খুব সৰু চাইজ সেইবাবে মই বেছিদিন ব্য়ৱহাৰ কৰিব নোৱাৰিলোঁ বেগটো সোনকালেই ফাটি গ'ল